মই যোৱাবাৰ মোৰ ছোৱালীটোৱে অনলাইনত এটা চুৱেটাৰ অৰ্ডাৰ দিছিল তাৰ পিছত মই আনিলোঁ এতিয়া মই ৰঙা ৰংৰ চুৱেটাৰ পিন্ধি আছো পিন্ধি খুব ভালেই লাগছি দোকানত কিনিলে সেইটো এক হাজাৰমান টকা হ'ব মই ইয়াতে অনলাইনত পাঁচশ টকাত পাইছোঁ